হেল্ল' অঁ মই আপোনালোকৰ তাতে এটা ৰুম পাম নেকি পি জি অঁ মানে মই এয়া পলিটিকেনিকেলত পঢ়ো মোক তাৰ ওচৰে পাঁজৰে ৰুম লাগিছিল আপোনালোকৰ ব্যৱস্থাবোৰ কেনেকুৱা খোৱা লোৱা অঁ আমি অঁ আমি তাতে লেপটপ বা ইস্ত্ৰি চিস্ত্ৰি ব্যৱহাৰ কৰিব পাৰিম ন অঁ আৰু ৱাই ফাই কানেকচন আছেনে অঁ আৰু মানে ওলোৱা সোমোৱা টাইমবোৰ কেনেকুৱা ৰাতি কেইটাৰ পিছত আৰু সোমাব নোৱাৰি অঁ অঁ অঁ ঠিক আছে আৰু আপোনালোকৰ ভাড়াবোৰ কেনেকুৱা মাহিলি অঁ ঠিক আছে আৰু এক্সট্ৰা কিবা দিব লাগিব নেকি

অঁ ঠিক আছে তেতিয়া হ'লে মই অহা কালিলৈ আপোনালোকৰ তাতে যাম আৰু ৰুম এটা মই ঠিক কৰি লম ঠিক আছে ধন্য ধন্যবাদ